অসমৰ মূল ভাষাটোৱেই বা মুখ্য ভাষাটোৱেই হৈছে অসমীয়া ভাষা আৰু এই ভাষাটো অসম নামৰ পৰা উৎপত্তি হয় বুলি বহুতে ক'ব বিচাৰে

অসমৰ পই বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে আৰু প্ৰতিটো জানি জাতি জনগোষ্ঠীৰ নিজস্ব নিজস্ব সুকীয়া ভাষা আছে কিন্তু সকলো জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া ভাষা থকা স্বত্তেও সকলোৰে যোগাযোগৰ ভাষা হিচাপে একমাত্ৰ অসমীয়া ভাষাটোকেই সকলোৱে প্ৰাধান্য দিয়ে আৰু অসমৰ প্ৰত্যেকজন মানুহৰ নিজস্ব নিজস্ব ভাষা থকৰ স্বত্তেও স্বত্তেও অসমীয়া ভাষাটোকেই যোগাযোগৰ ভাষা হিচাপে অসমৰ মানুহবিলাকে গ্ৰহণ কৰে